সৰ্বসাধাৰণতে আমি ভাৰতৰ সকলো প্ৰায়খিনি মানুহেই খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ আৰু খেতি কৰিবলৈ হ'লে আমাক জন্তুৰ দৰকাৰ জন্তুৰ দৰকাৰৰ লগতে জন্তুবিলাকৰ মল মূত্ৰখিনি আমাৰ বিশেষ প্ৰয়োজন বিশেষ প্ৰয়োজন মানে আমি সেই লাদসমূহ পচন সাৰ হিচাপে তৈয়াৰ কৰিব পাৰোঁ পচন সাৰ তৈয়াৰ কৰিবলৈ আমি কিছুমান মল ছাগলী লাদ আৰু গৰু লাদ গোটাই একে ঠাইতে গোটাই থৈ শাক পাচলি তাত দিব পাৰোঁ শাক পাচলি তাত দিয়াৰ উপৰিও অকল গৰুৰ গোবৰ আমি পচন সাৰৰ কাৰণে থ'ব পাৰোঁ এখন ডাঠ তিৰপাল বা এটা ডাঠ ডাঙৰ গাঁত খান্দি আমি তাত গোবৰখিনি পেলাই ল'ব লাগিব গোবৰ পেলোৱাৰ পাছত আমি মেটেকা দিব লাগিব মেটেকা বাঁহ পাত বা অন্যান্য জাবৰ জোঁথৰ দিলেও হ'ব জাবৰ জোঁথৰখিনিত আমি বেয়া সৰু সৰু কেঁচু ৰঙা কেঁচু বা কিছুমান কেঁচু কিনিবলৈয়ো পায় কিনি আনি আমি সেই পচন সাৰ বনোৱা গাঁতটোত বা পলিথিনটোৰ ভিতৰত আমি দি দিব পাৰোঁ পলিথিনটোত দিয়াৰ পিছত যিখিনি ব্যৱহাৰ হয় সেইখিনি আমি শস্যত ছটিয়াব পাৰোঁ সেই ছটিয়ালে তাৰ যিখিনি গুণাগুণ পাওঁ ৰাসায়নিক সাৰতকৈ এই অৰ্গেনিক সাৰৰ ব্যৱহাৰটো বেছি হয় আৰু উৎপাদনটোও হয় এই উৎপাদনৰ কাৰণে আমি যদি বজাৰত বেচিবলৈ নিওঁ আমাৰ অৰ্গেনিক ব্যৱহাৰ কৰা বস্তুসমূহ সেই বস্তুখিনিৰ মূল্যও বেছি হয় গতিকে সেই তেনেধৰণে যদি আমি অসমবাসী বা ভাৰতবাসীয়ে অৰ্গেনিকৰ কাম কৰি যদি চলালোঁহেতেন তেতিয়া আমাৰ বহুত ভাল হ'লহেতেন আৰু এতিয়া আমি শুনিব পাৰিছোঁ যে অৰ্গেনিকৰ মতে যদি আমি চাহ খেতিটো উৎপাদন কৰোঁ ঠিক তেনেধৰণে চাহৰ দামটোও বেছি হয় আৰু সেই অৰ্গেনিক অৰ্গেনিকৰ সাৰ যিখিনি ব্যৱহাৰ কৰে সেই ব্যৱহাৰখিনিৰ ওপৰত নিৰ্ভৰ কৰি চাহপাতখিনি ৰঙটোও বেলেগ হয় আৰু ৰাসায়নিক সাৰ দিয়া আৰু ৰাসায়নিক সাৰ নিদিয়া অৰ্গেনিক সাৰ দিয়া সেই বস্তু সেই উৎপাদনটো বহুত পাৰ্থক্য হয় সেই পাৰ্থক্য অনুযায়ী তাৰ গুণাগুণটোও বেলেগ হয় আৰু গুণাগুণাটোৰ লগতে বজাৰত চাহিদাটোও বেলেগ হয় কাৰণ অকল আমাৰ ইয়াতে নহয় ভাৰতৰ বিভিন্ন দেশত আজিকালি উন্নত পদ্ধতিৰে অৰ্গেনিক ব্যৱহাৰ কৰিছে অৰ্গেনিক ব্যৱহাৰ কৰাৰ ফলত মানুহৰ বেমাৰ ব্যাধি কমিছে আমাৰ অসমত বেছি কেঞ্চাৰ ৰোগে দেখা দিছে কেঞ্চাৰ ৰোগে দেখা দিয়া কাৰণটো হৈছে ৰাসায়নিক ব্যৱহাৰ বেছি কৰিছে অৰ্গেনিক সাৰটো বেছি ব্যৱহাৰ নকৰে অৰ্গেনিক সাৰ ব্যৱহাৰ কৰা কাৰ কৰিলে মানুহে বহুত বেমাৰ ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰে গতিকে এতিয়া কিছুদিনৰ পৰা মানুহে বহুত চিকিৎসা কৰিও কেঞ্চাৰ ৰোগটো ভাল কৰিব পৰা নাই গতিকে আমি সকলোৱে অৰ্গেনিক যদি ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ তেতিয়া সেই অৰ্গেনিকৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে কিছু কিছু ক্ষেত্ৰত বেমাৰৰ পৰা হাত সাৰিব পাৰিলোঁহেতেন